স্বাস্থ্যসেৱা লাভ কৰাৰ সময়ত অসমৰ লোকসকলে বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হয় যেনেকুৱা ধৰক বহু দূৰ যাত্ৰা কৰিবলগীয়া হয় আন্তঃগাঁথনিৰো অভাৱ আছে স্বাস্থ্য সেৱা সুবিধাই উপযুক্ত সঁজুলিৰ অভাৱ অপৰ্যাপ্ত চিকিৎসা কৰ্মচাৰী আৰু দূৰ্বল ৰক্ষণাবেক্ষণকে ধৰি অপৰ্যাপ্ত আন্তঃগাঁথনিৰ ফলত ক্ষতিগ্ৰস্ত হয় ভাষাৰো বাধা আছে আমাৰ ইয়াত বিভিন্ন ধৰণৰ ভাষা উপভাষা কয় যাৰ ফলত ৰোগী আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ মাজৰ যোগাযোগত বাধাৰ সৃষ্টি হয় কিছুমান অঞ্চলত উচ্চ দৰিদ্ৰৰ হা হাৰে বহু বাসিন্দাৰ বাবে স্বাস্থ্য বা অখাদ্য কৰি তোলে যাৰ ফলত চিকিৎসা পলম বা অপৰ্যাপ্ত হয় কিছুমান ক্ষেত্ৰত প্ৰদান কৰা স্বাস্থ্যসেৱা মানদণ্ড মানদণ্ড অমান্য হ'ব পাৰে যাৰ ফলত জনসাধাৰণৰ মাজত অনাস্থাৰ সৃষ্টি হয়